সাধাৰণতে দুপৰীয়া আমি অকণমান ভালকৈ খোৱা হয় দুপৰীয়া সপ্তাহত দুদিন নিৰামিষ খালেও বাকীকেইদিন প্ৰায়ে আমিষ হিচাপে খোৱা হয় মাছ মাংস থাকে বা কণী থাকে আৰু দুপৰীয়া সাজটো অকণমান ভালকৈয়ে খোৱা হয় এই কিন্তু ৰাতিৰ সাঁজটো অকণমান পাতলকৈ খোৱা হয় কেতিয়াবাতো ৰুটিয়ে খোৱা হয় ৰুটিৰ লগত দাইল এখন বা চব্জি এখন হ'লে হৈ যায় কিন্তু দুপৰীয়া সাঁজত অকণমান মাছ মাংসৰ লগতে কিছু চাটনিৰ দৰকাৰ হয় কেতিয়াবা লগত তিঁয়হ বা নেমু বা গাজৰৰ চাটনি ইত্যাদি ৰখা হয় দুপৰীয়া সাজত গৰমদিন হ'লে টেঙা অঁ মাছৰ সৈতে টেঙা ঔটেঙা বা থেকেৰা কৰ্দৈ ইত্যাদিৰ সৈতে টেঙা শাক খোৱা হয় মাছৰ মাছৰ সৈতে জোল খোৱা হয় আৰু ঠাণ্ডাদিন হ'লে অকনমান টেঙাটো অকণমান কমি যায় কাৰণ ঠাণ্ডাদিনত পাচলি অকণমান বহু ধৰণৰ পাচলি ওলায় যেনে ফুলকবি ওলকবি বন্ধাকবি ব্ৰ'কলি ইত্যাদি নানা ধৰণৰ শাক পাচলি ওলায় গতিকে খোৱাটোও কিছু ভাল হয় ঠাণ্ডাদিনৰ পাচলিখিনি খাবৰ কিছু সোৱাদযুক্ত হয় কিন্তু গৰমদিনত আমি গৰমত অকণমান পানী অকণমান বেছি খাবলগা হয় সেইকাৰণে খাবলৈ মন নেযায় সেইকাৰণে অলপ টেঙা শাক খাবলৈ মন যায় টেঙা শাকেৰে ভাতকেইটা অকণমান ভালকৈ খাব পাৰি সেইকাৰণে গৰমদিনত টেঙা শাকেৰে ভাতকেইটা খোৱা হয় স্বাস্থ্যৰ কাৰণেও অকণমান ভাল ঔটেঙা বা থেকেৰা ইত্যাদি মাছৰ জোল কৰি খালে মানে আৰু লগতে টেঙাৰ বাদেও নৰসিংহ দি বা সৰু মাছ নৰসিংহ সৰু মাছ খোৱা হয় বা মানিমুনিৰে সৰু মাছ খোৱা হয় বা কেতিয়াবা পাতত দিয়া মোৱামাছৰ পাতত দিয়া দৰিকণা মাছৰ পাতত দিয়া নহৰু জলকীয়া ইত্যাদি দি পেলাই সেনেকৈ খোৱা হয় গৰমদিনত অকমান ভালকৈ জুতি লগাই দিলেহে খাবলৈ মন যায় কাৰণ পানী খাওঁতে আভোক হৈ যায় সেইকাৰণে অকণমান টেঙা শাকেৰে বা এনেকৈ অকণমান পিটিকাজাতীয় কিছু লাগে তেতিয়া খাব পাৰি আৰু স্বাস্থ্যও ঠিকে থাকে কিন্তু ঠাণ্ডাদিনত ক'বলৈ গ'লে ভালেই পাচলি কিছু খাবৰ উপযোগী হয় গাজৰ মটৰ ইত্যাদি ইত্যাদি মাছেৰে সৈতে বনাওঁ লাও ওলায় লাও সৈতে মাছ আৰু ধৰক শ'ল মাছেৰে মূলা বৰ মিলে বুলি কয় সেইকাৰণে সেইবোৰ মিলাই পেলাই ৰন্ধা হয় আৰু আমি ভাবোঁ সেনেকৈ মিলাই পেলাই খালে স্বাস্থ্যৰ উপযোগীও হয় আৰু খাব পৰা হয় আৰু